যদি পৃথিৱীৰ যিকোনো ঠাইলৈ ভ্ৰমণ কৰিবলৈ মই যদি সুবিধা পাওঁ যিহেতু মই এগৰাকী বিজ্ঞানৰ ছাত্ৰী মই ইউনিভাৰ্চিটি অফ হাৰ্ভাডত যাব বিচাৰিম তাতনো পঢ়া শুনাখিনি তাৰ যিখিনি ছাত্ৰ ছাত্ৰী আমাতকৈনো কেনেকৈ পৃথক বা আমাতকৈনো কোন দিশত আগবঢ়া সেইখিনি বস্তু মই খুবেই চাব বিচাৰিম